ষ্টেশ্যন চাৰিআলিৰ পৰা চকী দুখন আনিছিলোঁ চকীকেইখন প্ৰথমৰ দিনা দেখিবলৈও ধুনীয়া লাগিলে আনিলোঁ প্লাষ্টিকৰ চকী ধুনীয়া লাগিলে আনিলোঁ বহিলোঁ বহি দুদিনৰ পাছতে মানে কি চকীবোৰ কিবা ফুৰফুৰিয়া হৈ এৰাই গৈছে ৰংটো গুচি গ'ল দেখিবলৈও বেয়া হ'ল এই মানে আৰু কেলৈ আনিলোঁ ইমান দাম দি পেলানি আনি বোলো আনাতকৈ ননাই ভাল আছিলে দেই বৰ মনটোতে বেয়া লাগিলে তাৰ পৰা চকী তহঁতে কিনি নিকিনিবি দেই ইমান বেয়া মানে ফটুৱা দিয়ে প্ৰথমতে ৰং চং কৰি দিয়ে তাৰ পাছতে এইটো দেখিছোঁ বোলো বেয়া হৈ ফাপৰে ধৰা নিচিনা হৈ গ'লগৈ বাহিৰতে মচিলেও কিবা বগা বগা কালাৰটো বগা বগা ফুটফুটীয়া নিচিনা উঠি যায় দেখিবলৈও ভাল নেলাগে ময়ো ইমান পইচা দি আনিলোঁ বোলো মনটো একদম বেয়া লাগি গ'ল দেই সেইকাৰণে তহঁতে গ'লে তাৰ পৰা এই ষ্টেশ্যন চাৰিআলি এইটো সেইটো মাৰোৱাৰী কি জানো নাম আছিলে মই নেজানো এই তাৰ পৰা বস্তু নিকিনিবি দেই বৰ ফটুৱা বস্তু দিয়ে এই ফটুৱা বস্তুটো আমি ইউজ কৰিব নোৱাৰোঁ আমি গাঁৱলীয়া মানুহ আমি ভাল বস্তু এটা আনিলে ভাল হৈ থাকিব লাগে তেতিয়াহে ভাল লাগে মনটো পোনেই আৰু যদি আলহী দুলহী আহিলেও যদি এই ফাপৰে খোৱা চকীখন দিওঁ উলিয়াই দিওঁ চকীখন দেখিবলৈ বেয়া লাগে নহয় বহিলেই কিবা ফুটফুটীয়া ফুটফুটীয়া উঠি গ'ল চকীকেইখন দেখিলে মানে খং উঠি যায়গৈ তহঁতি কিনিবলৈ গ'লে তাত নিকিনিবিগৈ এই এইফালে কিনিবি ষ্টেশ্যন চাৰিআলিত নিকিনিবি সেইখন দোকান ভাল নহয় ব ৰং চং দি ধুনীয়াহে কৰি থয় কিন্তু ভাল ভাল নহয় বস্তুটো সেইকাৰণে মোৰ মনে ভাল নহয় মোৰ এতিয়া চকীখন দেখিলেই খং উঠি যায় তেনেকৈ বস্তু বিকে নি মানে আমিও পইচা দিছোঁ আমিও আমাৰ পইচাটোও এটা মূল্য এটা থাকিব লাগে পইচাটো দিছোঁ পইচা দি আমি বস্তুটো কিনি আনিছো সেইকাৰণে কিনি আনোতেও বস্তুটো ভাল আহিব লাগে সেই তেনেকুৱা বস্তু আহিলে মোৰ এতিয়া খং দেখি চকীখন দেখিলেই খং উঠে বহাটো দূৰৰে কথা আলহী দুলহী আহিলে তেনেকৈ এই দেখিবলৈ ইমান লাজ লাগে মামৰে ধৰা নিচিনা এডোখৰ এডোখৰ এৰাই গৈছে আৰু ৰংটো কালাৰটো এটা ছাইডে অকণমান আছে বহা ছাইডত নিচেকৈয়ে নাই হেণ্ডেলডাল চকীখনত হেণ্ডেলডাল ধৰা ডালতে নায়েই ফুটফুটীয়া হৈ উঠি গুচি গৈছে আৰু মচি দিলে মানে প্ৰথমতে অকণমান এনেই চা পানী লাগি থাকে কাৰণে অকণমান চাফা নিচিনা দেখে তাৰপাছত একদম লেতেৰা নিচিনা দেখে এই দেখিবলৈ মোৰ একদম বম বেয়া লাগি গ'ল তহঁতি যদি তাত নিকিনিবি তহঁতি বেলেগ এইফালে শিৱসাগৰ বেলেগ এফালে ছাইডৰ ভাল দোকানত কিনিবি বস্তুটো দাম দিয়া হ'লেও বস্তুটো ভাল ৰাখিব লাগে পইচাটো দিছোঁ বস্তুটো ভাল আহক তেনেকৈ দিলে মানে গাত নেলাগে বেয়া নেলাগে দাম চাই কাম হ'ব লাগে প দামটো লৈছেই পইচাটো আকৌ কমটি বস্তুটো বেয়া দিছে আকৌ এনেকৈ ফুলফুলীয়া হৈ উঠিলে যদি এসপ্তাহতে য চকীখন যদি বেয়া লাগে তেতিয়া আকৌ আমি এই পতককৈ এখন চকী ল'ব নোৱাৰোঁ নহয় লৈছোঁ আমি আৰু বস্তুটো ভাল বুলিহে লৈছিলোঁ সেইকাৰণে তহঁতি কিনিবলৈ গ'লে তাত নিকিনিবিগৈ এইফালে এই ইটো ছাইডে কিনিবিগৈ ষ্টেশ্যন চাৰিআলিফালে নেযাবিগৈ সেইটো ছাইডত একদম বেয়া বস্তুবোৰ আনি ইমান ধুনীয়াকৈ আনিলোঁ আনি এতিয়া আৰু মনটোতে খুব বেয়া লাগি আছে মনটো মই বোলো সেইফালে আৰু এইবাৰ চকী কিনিবলৈ গ'লে সেইফালে নেযাওঁ বেলেগ এটা ছাইডেহে বোলো চকী কিনিম ছখন সাতখন আনিছিলোঁ অ' ইমান ধুনীয়া ধুনীয়াকৈ প্ৰথমতে ধুনীয়া লাগিছিলে একদম তাৰপিছত লাষ্টত গৈ ই দেখিলোঁ একদম বেয়া কি হ'ব আৰু তো আছে এনেকৈ এই ভাঙি পেলায়ে দিবলৈ মন যায়